আহিবলগীয়া প্ৰজন্মক আমি ইতিহাসৰ জ্ঞানটো দিয়াতো বহুত জৰুৰী বুলি অনুভৱ কৰোঁ কিয় ধৰক আপুনি এতিয়া কম্পিউটাৰৰ যুগ কম্পিটাৰৰ যুগত ল'ৰা ছোৱালীবোৰ দেশ দেশ আগবাঢ়ি গৈ আছে কম্পিউটাৰ যেনেকৈ চলিছে তেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাক চলিব লাগিব গতিকে তেওঁলোকক আমি ইতিহাসৰ জ্ঞানটো দিলেহে এতিয়াৰ পৰা দিলেহে তেওঁলোকে আগত গৈ সংসাৰ দে সমাজৰ লগত মিলিব পাৰিব যেনেকৈ হাই টেকনিক লগাই কিছুমান বস্তু বনাইছে আমাৰ তেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰক তেনেকুৱা টেকনিকত আমি কথাবিলাক যাতে ইতিহাসৰ জ্ঞানখিনি যাতে দিয়াতো জৰুৰী বুলি অনুভৱ কৰিছোঁ আৰু নিজৰ ইতিহাসৰ কাহিনী নিজৰ ল'ৰা ছোৱালীক আমি সদায় কওঁ কাৰণ আমি যদি নকওঁ তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে আমাৰ ইতিহাসৰ কথাবোৰ কেনেকৈ জানিব সদায় লুপ্ত পাই পাই গৈ আছে কিন্তু সেই কথাখিনি আমি আমাৰ উঠি অহা প্ৰজন্মক আমি যদি আমাৰ কথাখিনি কওঁ কোৱা ক'লেহে তেওঁলোকৰ মনত থাকিব আৰু সেইমতে চলিবলৈ তেওঁলোকে বিচাৰিব